আমাক ট্ৰেফিক আৰক্ষীয়ে ধৰিছে কাৰণ এদিন আমি ঘৰ পৰিয়ালটি গৰ্ফলৈ গৈ থাকোঁতে কেইবাজনো আৰক্ষীয়ে আমাক ধৰিছে কাৰণ তেতিয়া লকডাউন আছিলে আমি প্ৰথম পইণ্টটোত ৰখাওঁতেই ট্ৰেফিক ট্ৰেফিকক বহুত কাকূতি মিনতি কৰি ক'লোঁ যে আমি যাবই লাগিব আমাক মানা নকৰিব কাৰণ আপোনাক আমি সকলোৱে হাতযোৰ কৰিছোঁ যাওঁ কিন্তু ট্ৰেফিকজনে বহুত কাকূতি মিনতি কৰোঁতে ট্ৰেফিকজনে বহুত মানে কেবাবাৰো ৰিকুৱেষ্ট কৰা পাছত যাব দিলে যাওক কিন্তু আগত আপোনালোকে আৰু আৰক্ষী পাব তেতিয়া আপোনালোকে কি কৰিব আমাক সুধিছে তেতিয়া আমি ক'লোঁ আপোনাক যেনেকৈ কৈছোঁ তেনেকৈয়ে ৰিকুৱেষ্ট কৰি চাম কাৰণ ৰিকুৱেষ্ট কৰা পাছত যদি যাবলৈ দিয়ে তেন্তে আমি লাহে লাহে গৈ থাকিম আৰু অলপ দূৰ যাওঁতেও আকৌ পালোঁ তেতিয়া তেতিয়া সেইজনকো তেনেকৈ ৰিকুৱেষ্ট কৰিলোঁ আমাক যাবলৈ দিয়ক কাৰণ আমাৰ আমাৰ এজন পেচেণ্ট আছে তাক চাবলৈ আমাক আমি যাব লাগে কাৰণ আমাৰ যোৱাটো বহুতো প্ৰয়োজন আমাক যাব দিয়ক আমাক কেতিয়াও মানা নকৰিব আমি নগ'লে বহুত অসুবিধা হ'ব ট্ৰেফিকজনক তেনেকৈ বহুতো ৰিকুৱেষ্ট কৰাৰ পিছত যাবলৈ দিলে আৰু ট্ৰেফিকজনেও সিহঁতি আমাৰপৰা কিন্তু একো বিচৰা নাছিল আমি নিবিচৰা আমি আমাক একো বিচৰা নাই কাৰণ আমি যেনেকৈ ভালদৰে কথা বতৰা পাতি ৰিকুৱেষ্ট কৰা পাছত আমাৰ যোৱাৰ কাৰণটো দেখাই দিয়াৰ পাছত আমাক যাব দিলে তাৰ একো আমাক একো বিচৰা নাই কাৰণ আমি হয়তো একো ভুল কৰা নাছিলোঁ কাৰণ আমি যাবলৈ বাধ্যতামূলক আছিলে বাবেই আমি যাবলৈ লগীয়া হৈছিল কাৰণ তেতিয়া ট্ৰেফিকেই কিছুমান ট্ৰেফিক ভাল থাকে কিছুমান বেয়া থাকে ভালবোৰক যেনেকৈ মৰমত যদি আপুনি কয় তেতিয়া আৰক্ষীজনে ট্ৰেফিকজনে আমাৰপৰা কিন্তু ভালকৈ মৰমত ক'লে একো নিবিচাৰে কাৰণ কিছুমান ট্ৰেফিক বহুত খঙাল আছে সিহঁতক কেনেকৈ বুজাম মই ক'ব নোৱাৰোঁ ভালজনক বুজাবলৈ ভালকৈ কথা পাতিলেই চিনি পোৱা যায় কাৰণ ট্ৰেফিকজন কেনেকুৱা আৰু ট্ৰেফিকজনক কেনেকৈ বুজালে বুজি পাব সেই কথাতে বুজি পোৱা যাব ট্ৰেফিক আৰক্ষীয়ে জানো বৰ মানা কৰা কিন্তু গাড়ীত ছিটবেল্ট নলগালেও ট্ৰেফিক আৰক্ষীয়ে ৰখায় তাৰ কাৰণ নিজৰ নিজৰ শৰীৰটো বচাবৰ বচাবৰ বাবেই ট্ৰেফিক আৰক্ষীয়ে মানা ৰখায় তাৰ বাবে আমি ট্ৰেফিক আৰক্ষীক ট্ৰেফিক আৰক্ষীক আমি একো বেয়া পাবলৈ নাই কাৰণ সিহঁতি ভাল কামেই কৰিছে